বিশ্বব্ৰহ্মাণ্ডৰ আন গ্ৰহত জীৱ আছে বুলি মই নাভাবোঁ কিয়নো আমাৰ বৈজ্ঞানিকবিলাকে যিবিলাক চাৰ্ছ কৰি আছে তেওঁলোকে তাতে কোনো গ্ৰহত জীৱ থকা বুলি অনুমান কৰিব পৰা নাই সেয়েহে ময়ো ভাবোঁ যে বিশ্বব্ৰহ্মাণ্ডৰ আন কোনো গ্ৰহত যে জীৱ আছে বুলি কাৰণ জীৱ থাকিবলৈ অক্সিজেন পৰিমাণ লাগিব কাৰণ কোনো গ্ৰহত অক্সিজেন পৰিমাণটো নাই সেয়েহে মানে কোনো গ্ৰহত জীৱ আছে বুলি মই নাভাবোঁ